হয় এবাৰ গৈছিলোঁ ফুৰিব সেই কথা এতিয়াও মনত পৰে বন্ধুৰ সৈতে বহুত বতৰ ইমানেই বেয়া বিজুলী ধুমুহা মোৰ বন্ধুৰ প্ৰাইভেট গাড়ীয়ে লৈ গৈছিলোঁ মানে এনেকুৱাই অৱস্থা গোটেই ৰাস্তা গছ পৰি ৰাস্তা ব্লক ইফালে কমচেকম সেইদিনা ৰাস্তাটোত মানে কোনোফালে ওলাবই হেৰি নাই চবপিনে গছ পৰিছে ধুমুহা বিজুলী মাৰিছে ঢেৰেকনি আমি সেইদিনা ঘৰ পাওঁতে নাই কমেও আমি ঘৰ খুব বেছি দহ বজাত পাই যাবহি লাগে আমি ৰাতি দুই বজাত আমি ঘৰ পাইছোঁহি ঘূৰি পকি এই ইমান ৰাস্তাত বেয়াৰ সন্মুখীন সেইবাৰেই প্ৰথম হৈছোঁ এবাৰটো এনেকুৱাই হৈ গ'ল গছ পৰি গ'ল কোনোফালে আহিবলৈ ৰাস্তা নাই তো সেই ৰাতিটোত তাতে থাকি আকৌ পিছদিনা গছ কাটিছে কাটি মেলি লগত তেখেতৰ লগতো আমিও ৰাতি থাকিবলগীয়া হ'ল মানে এই গছ কটা মানুহখিনি আহিছে তেখেতসকলৰ লগতে ৰখি গছ চছ কটো কাটিছে কাটি শেষ হোৱাৰ পিছতহে ওলাইছোঁ ইমানেই বেয়া অৱস্থা মানে ভাবিব নোৱাৰি মানে আৰু ঔষধটো তেনেকৈ লগৰ লৈ নুফুৰোঁ মোৰ তেনেকৈ ব্যৱহাৰৰ অভ্যাসো নাই এনেকৈ গাড়ী প্ৰাইভেট গাড়ী থাকিলে তাত ফাৰ্ষ্ট এইড থাকিলে থাকেই আৰু যিকন যিটো থাকে প্ৰথমতেই সেইটোৱে হয় আৰু কিন্তু জীৱনত আৰু বতৰ যে বেয়া হ'লে যাত্ৰাত ট্ৰেকত সেইটো আৰু তাতকৈ বেয়া অৱস্থা মানুহৰ নহয় আৰু দেই আৰু ৰাতি হ'লেতো আৰু বেয়া দিনত বাৰু একো নাই ৰাতি যদি ক'ৰবাত দূৰ জেগা হেৰি হয় দূৰ হয় দূৰ জেগাত যদি বতৰ বেয়া হয় ওচৰত যদি চিনাকি মানুহ নাথাকে অচিনাকি জেগা হয় বতৰ যদি বেয়া হয় বহুত দিগদাৰ একদম নক'ব আৰু যিটো মানে কি এবাৰ জ্বালা পালোঁ সেইটো এতিয়াও মনত আছে গোটেই ৰাতিটো তাত থাকি ৰাতিপুৱা গছ কাটিছে গছ কাটাৰ পিছত কাৰণ ৰাতিটো মানুহ নাহেই ন ৰাতিপুৱাহে আহিছে ৰাতিপুৱা আহি গছ চছ কাটাৰ পিছত লঘোনে ভোকে ওচৰত যি পাইছোঁ তাকে খাইছোঁ বতৰৰ অৱস্থা আৰু এবাৰ গৈছিলোঁ দূৰলৈ তাত এনেকুৱা ঢেৰেকনি মাৰিছে মানে একোৱে নেদেখে ঢেৰেকনি ডাইৰেক্ট যেন গাড়ীতে মাৰিছে একদম আমি ৰখি দিলোঁ ৰখি মেলি বহুত দেৰি মানে কি ঢেৰেকনি সেই অঞ্চলৰ ওচৰতে আছে আৰু মানুহ এঘৰ দেখিলোঁ যেনে তেনে মানে কি মানুহঘৰলৈ দৌৰ মাৰিছোঁ দৌৰ মাৰি গৈ মেলি মানুহঘৰত সিহঁতক এনেকৈ তেনেকৈ প্ৰব্লেমৰ কথা কৈ মেলি অলপ দেৰি তাতে ৰখি যেতিয়া ঢেৰেকনি চেৰেকনি এৰিছে বহুত তাৰপিছতহে লাহেকৈ আমি ওলাই আহিলোঁ মানে আৰু ঢেৰেকনি বুলি ক'লেতো বহুতেই ভয় লাগে যিকেইটা গাজনি ওচৰতে মাৰিলে যেন জ্বলি উৰি খাই নিচিনা লাগে মানে আৰু গতিকে ক'ৰবাত যদি কিবা বতৰ এনেকুৱা হৈ থাকে সেইটো বহুত ডেঞ্জাৰ দেই মানে কি প্ৰতিকূল বতৰ হ'লেহে ভাল আৰু দেই এনেকুৱা যদি বতৰত মানে বেয়া বতৰৰ সন্মুখীন ইয়াতে মানুহে নহওক আৰু ভাল বতৰতে যাওক কাৰণ সেইটো জ্বালা মানে বহুত বেয়া জ্বালা মানে